মোৰ ব্যক্তিগত লক্ষ্য হৈছে এজন অসম পুলিচ হোৱা যাৰ বাবে মই বহুত ধৰণৰ প্ৰেক্টিছ কৰি আছোঁ যেনে ৰানিং কৰি আছোঁ লং জাঁপ লং জাঁপৰ প্ৰেক্টিছ কৰি আছোঁ একজামৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছোঁ আৰু এইবোৰ কৰিবলৈ মোৰ ঘৰৰ মোৰ ঘৰৰ মা দেতাহঁতে সকলোৱে অনুপ্ৰাণিত কৰিছে